হেল্ল' দাদা হয় মই কেব এখন বুক কৰিছিলোঁ হয় আপুনি ক'ত আছে বাৰু মানে আপোনাৰ মই বুক কৰা ভালেখিনি টাইম হ'ল বিশ পঁচিছ মিনিটমান হ'ল এতিয়ালৈকে আপুনি আহি পোৱা নাই যে আপুনি ক'ত আছেনো অ মই বহুত দেৰি ৰৈ আছোঁ আৰু মোৰ দেৰি হৈছে আপুনি পাৰিলে সোনকালে আহকচোন জামটো ক'ত হৈছে বাৰু অ আপুনি সেইফালেদি চৰ্টকাট এটা ল'ব পাৰে তাৰে ওচৰৰ ৰাস্তায়েদি আপুনি যিমান পাৰে সিমান সোনকালে আহকচোন হয় মোৰ মানে এফালে যাবলৈ আছে দেৰি হৈছে হয় মই বহুত দেৰি ৰৈ আছোঁ আপুনি যিমান পাৰে সিমান সোনকালে আহিব দেই তাৰে ওচৰতে আপোনাৰ চৰ্টকাট এটা আছে আপুনি মানুহ এজনক সুধি চাওক ওচৰৰ মানুহ এজনক সুধি পেলাই সেইফালেদিয়ে আহিব পাৰে খুব সোনকালে পাবহি হয় আহক